ন লাখ ন হাজাৰ নশ তিনি লাখ দুহেজাৰ দুশ পাঁচ লাখ পাঁচ হাজাৰ পাঁচশ সাত লাখ সাত হাজাৰ ছয়শ আঠ লাখ সাত হাজাৰ সাতশ দুই লাখ পঁচপন হাজাৰ পাঁচশ